পৰিৱেশটো আমি নিজেই লেতেৰা কৰিব নালাগিব চাফ চিকুণ কৰি ৰাখিব লাগিব

গছ গছনিৰে চাব বিভিন্ন ধৰণৰ মানে ঠাইসমূহ চাবলৈ আহে